আমাৰ যিবোৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আছে তেওঁলোকে পঢ়া শুনা নকৰি এতিয়া পস্তাইছে তেওঁলোকে পঢ়া শুনা নকৰাৰ ফলত কৰ্ম কৰিব লাগিছে এদিন কৰ্মলৈ নগ'লে এদিন কামলৈ নগ'লে তেওঁলোকে লঘোণে দিন কটাব লগা হয় তেওঁলোকে লঘোণে থাকিবলৈ লগা হয় তেওঁলোকে ক যিদিনাখন কামলৈ নাযায় তেওঁলোকে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় ৰাতি লঘোণে থাকিব লগা হয় বিভিন্ন ধৰণৰ বিবাদ বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় সেইকাৰণে মানুহে ভালদৰে পঢ়া শুনা কৰিব লাগে আৰু এইবিলাক মানে কৰ্মক্ষেত্ৰৰ পৰা যাতে মানুহে লঘোণে থাকিব নোৱাৰে মানে মানুহবিলাকে যিবোৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহ তেওঁলোকে কৰ্ম কৰিয়েই তেওঁলোকে কৰ্ম কৰিয়েই খাব লগা হৈছে তেওঁলোকে কৰ্ম কৰিয়েই ঘৰৰ সকলো পৰিয়ালক চম্ভালিবলৈ লগা হৈছে তেওঁলোকে কৰ্ম কৰিয়েই তেওঁলোকৰ ল'ৰা ছোৱালী আদি সকলোৰে স্কুলৰ স্কুলৰ স্কুল পঢ়োৱা কাপোৰ কিনি দিয়া কাপোৰ কিনি দিয়া ঘৰ ৰেচন পাতি সকলো সামগ্ৰী কৰ্ম কৰিয়ে দিব লাগে যদি কেনেবাকৈ কৰ্ম এদিন বন্ধ হৈ যায় তেওঁলোকে খাবলৈ নোৱাৰা খাবলৈ নাপায় লঘোণে থাকিবলগীয়া হয় তেওঁলোকে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় সেইকাৰণে মানুহে ভালদৰে পঢ়া শুনা কৰিব লাগে তেতিয়া এনেধৰনৰ চৰকাৰী চৰকাৰী চাকৰিত আমি যোগ দি খাব পাৰে